হয় মই ভাৰতীয় হিচাপে তেওঁলোকক লৈ গৌৰৱ অনুভৱ কৰো আৰু তেওঁলোকৰ বিষয়ে আলোচনা কৰিবলৈ মই ভাল পাম ৰাকেশ শৰ্মা হৈছে আমাৰ প্ৰথম প্ৰথম ভাৰতীয় মহাকাশচাৰী তেওঁ জন্ম পাঞ্জাৱত আৰু তেওঁ ঊনৈছশ চৌৰাশী চনত তেওঁ মহাকাশলৈ গৈছিলে আৰু তেওঁ সুন্দৰভাৱে মহাকাশৰ পৰা ঘূৰি আহিছিলে আৰু আমাৰ কল্পনা চাউলা হৈছে আমাৰ ভাৰতীয় মহিলা হিচা মহিলা হিচাপে প্ৰথম মহাকাশচাৰী তেওঁ ঘৰ হৈছে হাৰিয়ানাত তেওঁ এক ফেব্ৰুৱাৰী দিনাখন দুহেজাৰ তেইছ দুহেজাৰ তিনিৰ এক ফেব্ৰুৱাৰী দিনাখন তেওঁ মহাকাশলৈ গৈছিলে আৰু তেওঁ আমাৰ দুৰ্ভাগ্যৱশতত তেওঁ মহাকাশৰ পৰা ঘূৰি আহোতে দুৰ্ঘটনাগ্ৰস্থ হৈ তেওঁ আহিবলৈ সক্ষম নহ'ল পৃথিৱী পৃথিৱীত অৱতৰণ ঘটিবলৈ অকণমান দুৰ্ঘটনাগ্ৰস্থ হৈ পেলাই তেওঁৰ মৃত্যু হৈছিলে আৰু সুনিতা উইলিয়ামছ হৈছে আমাৰ প্ৰথম দ্বিতীয় মহিলা মহাকাশচাৰী তেওঁ দুহেজাৰ ছয় চনত মহাকাশলৈ গৈছিলে আৰু তেওঁ মহাকাশত চাৰিটা খো মই জনাত তেওঁ চাৰিটা খোজ দি মহাকাশত পে খোজ দিবলৈ সক্ষম হৈছিলে আৰু তেওঁলোকৰ বিষয়ে মই ভাৰতীয় হিচাপে আলোচনা কৰিবলৈ ভাল পাইছো ধন্যবাদ